মই যোৱা সপ্তাহত কুৰ্তি এটা কিনিছিলোঁ কুৰ্তিটো পিন্ধি মই বহুত ভাল পাইছোঁ কাপোৰটো বহুত ভাল কোমল হয় আৰু বহুতবাৰ পিন্ধিছোঁ ধুইছোঁ তথাপি ৰং যোৱা নাই আৰু পিন্ধিবলৈ বহুত ভাল লাগিছে